হেল্ল' কেব ড্ৰাইভাৰ ৰঞ্জনৰ তাত এইটো ফোনটো লাগিছেনে অঁ আচ্ছা আপোনাক মই মানে এটা গা আপোনাৰ গাড়ীখন কথা ক'ব কাৰণে বিচাৰিছিলোঁ মই অহাকালি ৰাতিপুৱা বিশ্বনাথ চাৰিআলি ষ্টেচনৰ পৰা আঠটা বজাত ট্ৰেইনখন আছে গুৱাহাটীলৈ মানে গুৱাহাটীলৈকে যা যাম গতিকে মই তাৰ আগতে গৈ পাবগৈ লাগিব সাতটা পোন্ধৰমানত মই ঘৰৰ পৰা ওলাম গতিকে আপুনি সময়মতে মোৰ এড্ৰেছটো হ'ল মোৰ নাম পুষ্প বৰা মানে বিশ্বনাথ চাৰিআলি নৱপুৰত ঘৰ গতিকে আপুনি সময়মতে আহিব পাৰিবনে কাৰণ যদি আপুনি নোৱাৰে তেতিয়াহ'লে মোক আগতেই কওক নাইবা আকৌ মোৰ অসুবিধা হৈ যাব গতিকে সময়মতে মোক মানে ষ্টেচনত থৈ আহিব লাগিব আপুনি কাৰেক্ট সাতটা পোন্ধৰত মোৰ ঘৰ পাবহি লাগিব তেতিয়া মই টাইমত গৈ পেলাই এই ট্ৰেইনখন ধৰিব পাৰিম গতিকে আপুনি যদি পাৰে তেতিয়াহ'লে মোক কওক পাৰোঁ বুলি আৰু নোৱাৰে যদিও কওক বোলে নোৱাৰোঁ তেতিয়া মই বেলেগ ব্যৱস্থা কৰিম অঁ তেতিয়া পাৰিব ঠিক আছে তেতিয়াহ'লে আপুনি সাতটা পোন্ধৰত মোৰ ঘৰ আহি পাব আৰু মই তেতিয়াই সেই টাইমতে একদম ৰেডী হৈ থাকিম ঠিক আছে হ'ব